বিভিন্ন কামৰ বাবে মই বিভিন্ন ধৰণৰ এপ ব্যৱহাৰ কৰিব লগা হয় যদিহে মই ভিডিঅ' এডিটিং কৰিব লগা হয় তেতিয়া মই মোবাইলত ৱণ্ডাৰশ্বেয়াৰ ফিল্ম'ৰা গ' আৰু পাৱাৰ ডাইৰেক্টৰ এই এপ দুটা ব্যৱহাৰ কৰোঁ ৱণ্ডাৰশ্বেয়াৰ ফিল্ম'ৰা গ' এপটোৰ ব্যৱহাৰ কৰিবলৈ যথেষ্টই সহজ ই ব্যৱহাৰকাৰীৰ সৈতে অত্যন্ত সুন্দৰকৈ ই কাম কৰে যিকোনো ব্যৱহাৰকাৰীৰ সৈতেই তেনেধৰণে পাৱাৰ ডাইৰেক্টৰত কিছুমান আধুনিক টোল আছে উদাহৰণস্বৰূপে আমি ক্ৰমা কী এফেক্টৰ কথাও ক'ব পাৰোঁ অৱশ্যে ক্ৰমা কী এফেক্টটো ফিল্ম'ৰা গ' নামৰ মোবাইল এপ্লিকেচনটোত নাই তাৰ সমান্তৰালভাৱে মই অৱশ্যে ডাঙৰ ভিডিঅ' এডিটিং কৰিব লগা হ'লে মই ডেক্সটপ ভাৰ্চনৰ ছফ্টৱেৰবিলাক ব্যৱহাৰ কৰিব লগা হয় যিকি নহওঁক যদিহে মই পি ডি এফ পঢ়িব লগা হয় আৰু যিহেতু বৰ্তমান সময়ছোৱাত পি ডি এফ পঢ়িব লগা হয়ে সেই বাবে মই দুটা এপ্লিকেচন সাধাৰণতে ব্যৱহাৰ কৰোঁ এটা হৈছে ই ৰিডাৰ প্ৰেষ্টিজ' আৰু আনটো হৈছে এডব ৰিডাৰ ইলেভেন প্ৰেষ্টিজ' এপটো মই এইবাবেই বেছি ব্যৱহাৰ কৰিবলৈ ভাল পাওঁ যেতিয়া মই এখন এখন ই বুক পঢ়িব লগা হয় সেই সময়ছোৱাত ই ৰিডাৰ পেষ্টিজ'ত মই সেই ই বুকখনক এখন অডিঅ' বুকলৈ ৰূপান্তৰ কৰি ল'ব পাৰোঁ সেইটো সুবিধা তাত আছে আৰু তাত কোনো ধৰণৰ পইচা খৰচ নোহোৱাকেই যিকোনো এখন ই বুক অৱশ্যে ইংৰাজী ভাষাৰ হ'ব লাগিব সেই ই বুকখন অ'ডিঅ' ফৰ্মেটলৈ ৰূপান্তৰ কৰি ল'ব পাৰি আৰু কামৰ সময়ে সময়ে বা কামৰ মাজে মাজে সেই ই বুকখন শুনি থাকিব পাৰি তাৰ বাহিৰে সৰু সুৰা পি ডি এফবিলাক পঢ়িবলৈ বা সেই পি ডি এফত চাইন কৰাৰ পৰা আৰম্ভ কৰি কিছুমান নতুন কাম কৰিবলৈ হ'লে আমি এডব ৰিডাৰ ইলেভেন এপ্লিকেচনটো মই সাধাৰণতে ব্যৱহাৰ কৰোঁ সেই ধৰণে যদি ফটো তুলিবলৈ হয় বা ভিডিঅ' শ্বুট কৰিবলগীয়া হয় মোবাইলতে তেতিয়া সাধাৰণতে মোৰ গুগল পিক্সেল ফ'ৰ এ ফোনটোৰ সৈতে থকা কেমেৰাটোৱেও কেতিয়াবা কাম কৰা হয় আৰু তাৰ বাহিৰেও মই অপেন কেমেৰা নামৰ এটা এপ ইনষ্টল কৰি ৰাখিছোঁ অপেন কেমেৰা এপটোত বহুতো কেমেৰাৰ ছেটিংছ তাত উপলব্ধ আই এছ অ'ৰ পৰা আৰম্ভ কৰি ফ'কাছলৈকে আৰু সেই আই এছ অ' ফ'কাছ ইত্যাদি ধৰণৰ সেই যিবিলাক প্ৰফেচনেল টোল আছে সেই প্ৰফেচনেল টোলবিলাকৰ জৰিয়তে কেতিয়াবা কিছুমান বিশেষ শ্বুট আমি মোবাইলতে সন্তুষ্টদায়ক ৰূপে আমি তুলিব পাৰোঁ আৰু সেইধৰণে বিভিন্ন কামত চ'ছিয়েল মিডিয়াৰ কাৰণে সাধাৰণতে মই ফেচবুক ৱাটছআপ ইত্যাদি ধৰণৰ এপবিলাক ব্যৱহাৰ কৰোঁ তদুপৰি ইনষ্টাগ্ৰামো ব্যৱহাৰ কৰোঁ আগতে টুইটাৰ ব্যৱহাৰ কৰিছিলোঁ যদিও বৰ্তমান সময়ছোৱাত মই টুইটাৰৰ পৰা অলপ আঁতৰি আহিছোঁ সেইদৰে যদি আমি গেমিং এপৰ কথা কওঁ মই সাধাৰণতে গেমিং এপ বুলি ক'লে বৰ্তমান সময়ছোৱাত মই ৱৰ্ল্ড ক্ৰিকেট চেম্পিয়নশ্বিপ এই গে'মটো খেলি আছোঁ আৰু তাৰ লগতে চুপ্ৰিমেচি নাইনটিন ফ'ৰটিন নামৰ এটা মোবাইল গে'ম মই খেলি আছোঁ এই চুপ্ৰিমেচি ফ'ৰটিন এটা ষ্ট্ৰেটেজী গে'ম বা এটা কৌশলগত গে'ম হয় আৰু ইয়াত আচলতে প্ৰথম বিশ্ব যুদ্ধৰ সময়ছোৱাৰ কাহিনী দেখুওৱা হৈছে য'ত এজন খেলুৱৈয়ে সমগ্ৰ পৃথিৱীখন এটা সময়ত গৈ দখল কৰিবগৈ লাগে সেই তেনেধৰণৰ এটা গে'ম আৰু মই সাধাৰণতে এইসমূহ এপেই খুব বেছিকৈ ব্যৱহাৰ কৰি থাকোঁ